হয় মোৰ ঘৰত চৌ শৌচাগাৰ আছে কিয়নো শৌচাগাৰ থকাটো অতিকৈ প্ৰয়োজনীয় ইয়াৰ ইয়াৰ সুবিধাসমূহ হৈছে আমাৰ শৌচাগাৰ যদি থাকে তেন্তে আমি যিহেতু আমাৰ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে আমি আমাৰ চৌপাশটো পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে আৰু যি শৌচাগাৰ থাকিলে আমি সুবিধাজনক ভাৱে তাতে আমি শৌচ প্ৰস্ৰাব কৰিব পাৰোঁ আৰু যাৰ ফলত আমাৰ বিভিন্ন ৰোগৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ যিহেতু শৌচ প্ৰস্ৰাৱে পৰিৱেশ বিনষ্ট কৰে আমি যদি এটা নিৰ্দিষ্ট জেগাত শৌচ প্ৰস্ৰাৱ কৰোঁ তেন্তে আমাৰ আমি বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থাকিব পাৰিম আৰু পৰিৱেশ বিনষ্টৰ পৰা হাত সাৰি থাকিব পাৰিম আৰু এইধৰণে আমি যদি আমাৰ নিজৰ পৰিৱেশৰ প্ৰতি আমি দায়বদ্ধ হওঁ তেন্তে আমি ভৱিষ্যতে পৰিৱেশ সুৰক্ষিত কৰাত সজাগ হ'ব পাৰিম বুলি বিশ্বাস আৰু যিহেতু কিছু কিছু লোকৰ ঘৰত শৌচাগাৰ দেখা নাযায় এনে ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হয় কিয়নো অকল শৌচাগাৰৰ পৰিৱেশ বিনষ্ট কৰাই নহয় নাথাকিলে তেওঁলোকে কোনো বেৰা ঘৰ নথকাকৈ তেওঁলোকে শৌচ প্ৰস্ৰাৱ কৰিবলগা হয় আৰু পৰিৱেশ বিনষ্ট হয় হয়েই আৰু য'তে ত'তে লেতেৰা হয় পানী প্ৰদূষণ হয় আৰু লগতে মাটিও প্ৰদূষণ হয় লগতে বায়ু প্ৰদূষণো হয় কাৰণ বিভিন্ন গোন্ধ ওলায় সেইকাৰণে আমি যদি ক'ৰবাত ঘৰে ঘৰে ঘৰৰ কাষৰে ঘৰৰ কাষত আমাৰ শৌচ কৰা ঘৰ নাথাকে তেন্তে আমি তেওঁলোকক সজাগ কৰাটো উচিত যে শৌচাগাৰ নিৰ্মাণ কৰি তেওঁলোকে তাতে শৌচ প্ৰস্ৰাৱ কৰিব লাগে এইধৰণে আমি তেওঁলোকক সজাগতা আগবঢ়োৱাটো দৰকাৰ